অঁ এই আপোনাৰ বিপ্লৱে কৈছিলোঁ মই মই মৰিগাঁৱৰ পৰা কৈছিলোঁ আপোনাৰ হেৰি আপুনি আপোনাৰ গাড়ী আপুনি ভাড়াত দিয়ে ন আপোনাৰ কাজিৰঙালৈ লাগিছিল মোক পৰিয়ালটো লৈ পেলাই ধৰি লওক আমি কাজিৰঙা যাম বুলি ভাবিছিলোঁ গতিকে মই যাম আপোনাৰ পোন্ধৰ তাৰিখলৈ যাম আজি আপোনাৰ দহ এঘাৰ তাৰিখ ন তাৰিখ গতিকে মই আপোনাৰ পৰা গাড়ী এখন মোক লাগে মই আপোনাৰ দুদিনৰ কাৰণে মোক লাগিছিল ট্ৰিপটো মই আপোনাৰ মৰিগাঁৱৰ পৰা যাম মৰিগাঁও মায়ঙৰ পৰা যাম

গতিকে আপোনাৰ ভাড়াট ভাড়া কেনেকৈ লয় একদিন গোটেই এদিনত কেনেকৈ লয় এনে দহ বাৰ দুদিন যদি কৰা হয় অলপ কমিবনে বা নে মানে একে দহ দহ বিশেই লাগিব আৰ তেলটো আপোনালোকৰেই মইতো এক্সট্ৰা ভৰাব নালাগে আমি আকৌ মানুহ আপোনাৰ যাম মানুহ যাম আপোনাৰ আঠজন মান যাম গতিকে অকণ ডাঙৰকৈ গাড়ীখন লাগিব আৰু আহল বহলকৈ অঁ ট্ৰেভেলাৰ টাইপ হ'লেও ট্ৰেভেলাৰ ট্ৰেভেলাৰটো বেছিয়ে হয় ট্ৰেভেলাৰ নালাগে আৰু ইন'ভা এখন হ'লে মিলি যাব আৰু আৰু ড্ৰাইভাৰটো অকণ ভাল দিব দেই ড্ৰাইভাৰটো ভাল দিব আজিকালি ড্ৰাইভাৰবিলাকে মদ চদ খায় একদম পুৰা হেৰি কৰে ন গতিকে বহুত ৰিস্কৰ কথা বাৰু ঠিক আছে আপোনাক ফোন কৰিম তেতিয়াহ'লে ন অঁ ঠিক আছে অঁ